সাধাৰণতে নলবাৰী জিলাত উদযাপন কৰা মূল সাংস্কৃতিক উৎসৱৰ ভিতৰত আমি দেখিবলৈ পাইছোঁ যে মহোহো নলবাৰীৰ ৰাস পূজা অৰ্থাৎ ৰাস মহোৎসৱ বিহু ভৈঠেলী অৰ্থাৎ ভঠেলী বুলি কয় আৰু হোলী এইকেইটা সাধাৰণতে দেখিবলৈ পোৱা যায় তাৰে ভিতৰত দীপাৱলীও এটা অন্য়তম উৎসৱ আমি সৰুৰে পৰা দেখিবলৈ পাইছোঁ যে প্ৰথম আটাইতকৈ ডাঙৰ ভাৰতৰ ভিতৰত ডাঙৰ ৰাস পূজা নলবাৰী জিলাত হয় আৰু আমি নলবাৰী জিলাৰে বাসিন্দা আমি সৰুৰে পৰা নলবাৰীত ৰাস চাবলৈ গৈছিলোঁ তাত হাজাৰ হাজাৰ প্ৰায় পোন্ধৰ দিনলৈকেও নদিনৰ পৰা পোন্ধৰ দিনলৈকে অসমৰ ৰাস মহোৎসৱৰ নলবাৰী জিলাৰ অন্য়তম এটা ৰাস মহোৎসৱ তাত উদযাপন কৰা হয় আজিকালি অৱশ্য়ে অন্য় ঠাইতো ৰাস মহোৎসৱ দেখা পোৱা যায় কিন্তু নলবাৰী ৰাস মহোৎসৱৰ দৰে অগণন অৰ্থাৎ প্ৰায় নওঁ দিনৰ পৰা পোন্ধৰ দিনলৈকে হোৱা ৰাস পূজাত লাখ লাখ মানুহৰ সমাগম সাধাৰণতে আমি শৈশৱ কালতে দেখিবলৈ পাইছিলোঁ আৰু তাত বিভিন্ন মূৰ্তি সাধাৰণতে হৰি মন্দিৰৰ লগত ৰাস পূজা তাত বিভিন্ন মূৰ্তি তাত দেখিবলৈ পাইছিলোঁ আৰু এই ৰাস মহোৎসৱত বিভিন্ন ধৰণৰ অন্য়ান্য় কিছুমান অনুষ্ঠান আহি সমগ্ৰ নলবাৰী জিলাতেই মানুহক উৎসৱৰ যিটো আনন্দ সেই আনন্দ দিবলৈ সক্ষম হৈছিল তাৰ লগতে এটা দেখিবলৈ পোৱা যায় আমি সৰু কালৰ পৰা দেখিছিলোঁ দীপাৱলী অৰ্থাৎ আমি নলবাৰী ভাষাত দেৱালী বুলি কওঁ সেই দেৱালীটো উদযাপন কৰা হয় এই ঘৰে ঘৰে দেৱালীৰ দিনা অৰ্থাৎ দীপাৱলীৰ দিনা কলপুলি প্ৰত্যেক ঘৰে তাত সম্পূৰ্ণভাৱে দুৱাৰমুখত পুতি তাত চাকি জ্বলাই আৰু সেই চাকিয়ে সমগ্ৰ অঞ্চলটোক পোহৰাই তোলে আৰু তাৰ লগত ফটকা ফুলজাৰি ইত্য়াদি শিশুবিলাকে শৈশৱকালতে তাক লগাই দি আনন্দ উৎসৱ উদযাপন কৰে আৰু লগতে মহোহো আমি সৰু কালৰ পৰা মহোহো দেখিছিলোঁ অ' হৰি মহোহো ম'হ খেদবা টাকান লওঁ এই ধৰণৰ গীত সেই সময়ত আমি দেখিবলৈ পাইছিলোঁ আৰু আমিও নিজে তাত সংপৃক্ত হৈছিলোঁ অৰ্থাৎ আমি নিজে মহোহো খেদিবলৈ গৈছিলোঁ আৰু লগতে নলবাৰী অঞ্চলৰ আটাইতকৈ এটা উৎসৱ ডাঙৰ উৎসৱ হ'ল ভৈঠেলী অৰ্থাৎ ভঠেলী বুলি কয় আগৰ দিনত কামৰূপীয়া ভঠেলী বুলি কৈছিল কিন্তু নলবাৰী জিলাতো এতি তেতিয়াৰ পৰাই সেই ভঠেলী আছিল যে বাঁহ পূজা বুলিও কয় এটা এডাল বাঁহ তাত গছৰ গুৰিত থিয় কৰি থৈ তাক তাৰমানে আলম কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আহি দোকান পোহাৰ আহি এদিনৰ বাবে তাত সম্পূৰ্ণভাৱে সেই সময়টোত উৎসৱ আদি কৰি মানুহখিনিয়ে তাত আনন্দ উৎসৱ কৰে আৰু সেইখিনিক সাধাৰণতে কোৱা হয় যে এইটো কৃষি উৎসৱ আৰু এই কৃষি উৎসৱ সম্পূৰ্ণ মানুহৰ আনন্দৰ কাৰণে কৰা হয়